আজিকালি ষাঠি বছৰ বয়সৰ পিছৰ পৰা মানুহবিলাকৰ ভৰি বিষ পিঠি বিষ কিলাকুটিৰ বিষ আদি হ'বলৈ আৰম্ভ কৰে এই বিলি বিষবিলাকৰ পৰা নিৰাময় পাবৰ বাবে আমাৰ ঘৰুৱা কিছুমান ঔষধ আছে যিটো প্ৰাইমেৰি মেডিচেন বুলি কয় সেইবিলাক ব্যৱহাৰ কৰিলে কিছু সকাহ পোৱা যায় যেনে কেৰাহিত নিমখ ভাজি সেক দিয়া গৰম পানীত নিমখ দি হাত ভৰি ধোৱা আৰু বিশেষকৈ ৰাতিপুৱা ৰাতিপুৱা খালী ভৰিৰে খোজকঢ়াটো এটা ভাল অভ্যাস ৰাতিপুৱা ৰাতিপুৱা খালী ভৰিৰে খোজ কাঢ়িলে যদিও অলপ কষ্ট পোৱা যায় কিন্তু পিছলৈ এই বিষটোৰ পৰা বহুতো সকাহ পোৱা যায় আৰু দেহাটোও ভাল থাকে ৰাতিপুৱা খোজকঢ়াটো অতিকৈ বাঞ্জনীয় কাৰণ কিয় দিনটোৰ বাবে ৰাতিপুৱাই যদি এপাক খোজকাঢ়ি আহে আধা ঘণ্টাৰ এক ঘণ্টাৰ বাবে দিনটো দেহাটো আৰাম পোৱা যায়